ফ্লিপকাৰ্টত মই এখন শাৰী অৰ্ডাৰ দিছিলোঁ শাৰীখন যথেষ্ট ভাল আহিছে আৰু মই যি সময়ত দিছিলোঁ তাৰ নিদিষ্ট সময়তে শাৰীখন মোৰ ওচৰত পাইছিলেহি আৰু শাৰীখনৰ কাপোৰটোৰ বহুত ভাল আছিল সেইবাবে মই ফ্লিপকাৰ্টক ধন্যবাদ জনাইছিলোঁ